এক জানুৱাৰী দুহেজাৰ ছয় এক জুলাই দুহেজাৰ ইঘাৰ পোন্ধৰ আগষ্ট দুহেজাৰ একৈছ সাতাইছ নৱেম্বৰ দুহেজাৰ দহ ত্ৰিছ ছেপ্তেম্বৰ দুহেজাৰ তেইছ